হেল্ল' অঁ হেৰি নহয় কথা এটা চিন্তা কৰি ফোন কৰিলোঁ এই আমি আমাৰ গ্ৰুপটো গৈ পিনি আমি গেৰুকামুখত পিকনিক এটা খাওঁ গে বলক যাব পাৰি এই তাকে আকৌ এতিয়া হেৰি নহয় কোনাবাই যাম কি কথা এইবিলাক সিদ্ধান্ত কৰিব লাগিব নহয় বৃহস্পতিবাৰ মানে গ'লে ভাল হ'ব নি বাৰু গোটেইখিনিয়ে ৰেডি হ'ব লাগিব নহয় গোটটোও অঁ হেৰি মই পাতিলোঁ কওকচোন অঁ তাতো বেয়া নহয় তাতো বেয়া নহয় ঠিকে আছে তাতো ভালেই আৰু পানীখিনি ভাল পাম তাত গেৰুকামুখত ঠিক আছে বাৰু ঠিক তেন্তে হেৰি কৰক আপোনালোকে কৰক অঁ তেন্তে সেইটোকে কৰোঁ জীয়াদৌলৰ মুখত জীয়াদৌলৰ মুখত হ'ব ন ভাল হ'ব

নহয় মই এনেই দুগৰাকীমানৰ পাতিছিলোঁ তেওঁলোকেতো যামেই বুলি কৈছে বাৰু তাকে এতিয়া হেৰি নহয় পিকনিক খাবলে ডেটটো সিদ্ধান্ত কৰিব লাগিব তাকে মই ভাবিছোঁ বৃহস্পতিবাৰ মানে যাম বুলি আপুনি কি চিন্তা কৰে বাৰু তেতিয়াহ'লে কওকচোন আপুনি কোন বাৰ ভাল হ'ব বাৰু ৰবিবাৰটোৱে ভাল হ'ব চব বন্ধ থাকিব ল'ৰা ছোৱালীবিলাকৰ ইস্কুল বন্ধ থাকিব মাকবিলাকো বিজি হ'ব নোৱাৰে তেতিয়া অঁ সেইটোৱে ভাল হ'ব ন তেতিয়াহ'লে হেৰি নহয়

গাড়ীও এখনো ৰিজাৰ্ভ কৰিব লাগিব পইচাটো তুলিব লাগিব প্ৰথম কিমান টকাকে তুলিলে ভাল হ'ব বাৰু চাওকচোন চিন্তা কৰি নহ'ব নহ'ব এহেজাৰমান লাগিব এজাৰ হজাৰ ভৰিবই লাগিব আমি দহজনীহে গাড়ীখনত আজিকালি যিমানহে দাম এনেই আপোনাৰ চিনাকি তিনাকি গাড়ী আছে নি বাৰু ডাঙৰ গাড়ী ন মই গাড়ী এখন দহজনী ব'লেৰুখনত ধৰিব যেন লাগিছে মোক নধৰিব দহজনী নধৰিব চিন্তা কৰকচোন কি গাড়ী ল'লে ভাল হ'ব বাৰু ট্ৰেভেলাৰ এখনকে লওঁ নি ট্ৰেভেলাৰখনো ডাঙৰ হ'ব নহয় হ'লেও হ'ব আৰু এই ব'লেৰু এখনে হ'ব বুজিছে ব'লেৰু এখনকে লওঁ কম কম দামত পাম ট্ৰেভেলাৰখনৰ এতিয়া দামো হ'ব নহয় বহুত বাৰু ঠিক আছে হ'ব দিয়ক সেইটোকে কৰোঁ ব'লেৰুা এখনকে লোৱাটোৱে সিদ্ধান্ত কৰোঁ ন তাৰপিছত এতিয়া পইচা এতিয়া কেনেকে তুলিম বা এহেজাৰ মানকে তুলিব লাগিব

বাৰশ মানকে তুলি দিওঁ বাৰশ মানকে নোৱাৰিতো আকৌ যথেষ্টখিনি হ'ব ল'ব লাগিব হেৰি কৰিব ঘৰে ঘৰে চাউলটো নিকিনো চবে প্ৰত্যেকে চাউলটো লৈ লৈ আহিব

অঁ তেতিয়া ভাতটো খাই ভাল নালাগিব ঠিকে ঠিকে অঁ একেজাতীয় হ'লে মানে আমি চাউলটো কিনিয়ে ল'ম বুজিছে তাৰপাছত মাছ মাংস এতিয়া কোনোবাই কিবা খায় কোনোবাই কিবা নেখায় সেইখিনিও আমি এতিয়া ধৰক মই বাউ জানো মোৰ ওচৰ কেইজনীয়ে কি খায় মই গম পাম আপুনি গম পায় নেকি কোনে কি খায় এতিয়া হেৰি কৰিব আপোনাৰ হ'ব দিয়ক অঁ ৰাইজৰ কাৰণে চিন্তা কৰিব লাগিব আমি বাউ নাখালে পনীৰ চনীৰ আমাৰ চলি যাব ন পনীৰ পনীৰ টেমা এটা লৈ গলে হৈ গ'ল দুইজনীৰ কাৰণে বাকীখিনিও চব খায়েই নহয় বাকীবোৰে খাই আমিতো আগে পাছে খোৱা হেৰি আছেটো

আপুনি মই কৰিম নেকি বজাৰটো আৰু দুগৰাকীমান লৈ ল'ম

এই অলপ আমাতকে হেৰি নহয় জানো

ক'ত ক'ত পাতো কথাটো আলোচনাটো

ঠিক আছে হেৰি কৰোঁ আজি হ'ল ৰবিবাৰ ন সোমবাৰ এই সোনকাল কৰোঁ পৰহিলে মানে মিটিংখন পাতো অঁ

অঁ সকলোখিনিয়ে সেইকাৰণেটো মিটিংখন দিয়া হ'ব কাৰ কি পৰিস্থিতি সকলোৱে তেতিয়া তাত জনাব পাৰিব নহয় জানো তেতিয়াহ'লে পৰহিলৈ মিটিং আপুনি ওচৰ দুগৰাকী কি আছে কেইগৰাকী লৈ আহিব মোক এইভাগে মই ওচৰতে মই কৈ দিম আপুনিও কৈ দিব লগত লগে লাগি আমি মিটিঙো আমাক ঘৰতে হ'লেও হ'ব একো অসুবিধা নাই নাজানো অঁ গাড়ীখনো মই সিদ্ধান্ত কৰি দিম বাৰু দেই মোৰ অলপ চিনাকি গাড়ী এখন আছে বাৰু মই বন্দৱস্ত কৰি দিম ব'লেৰু এই হ'ব ব'লেৰুত ধৰে নহয় ভালে কিজন

তেনেকুৱা কৰিব পৰা হ'ব

তাৰ পৰা মানুহখিনি গোট খোৱাই দিনাই বাজেটটো বনাই দিব আৰু ঠিক আছে হ'ব ন হ'ব দিয়ক বাই বাই